যোৱামাহত টিভিটো লৈছিলোঁ বহুত ভাল হেৰি দেই টিভিটো লওঁগৈ বুলি গ'লোঁ চামচং ষ্ট'ৰলৈ তাৰপিছত তাত মানে এনেকৈ চাইছোঁ আৰু টিভি তাৰপৰা তেতিয়া দোকানীয়ে ক'লে এইটো লওক বাইদেউ এইটো ভাল টিভিটো ভাল আপোনালোকে এইটো লওক তাৰপৰা হ'ব আৰু লওঁ বুলি এনেকৈ ভাবিলোঁ তাৰপৰা লৈ মেলি ঠিক ঠাক কৰিলোঁ দাম দৰ কৰিলোঁ তেওঁলোকে দহ হাজাৰ টকাত দামটো চিঙিলে তাৰপৰা চিঙি পেলাই তাৰপিছত ক'লে বাইদেউ আমাৰ অ'ফাৰ আছিলে আপোনালোকক যদি দহ হাজাৰ দাম আছিলে আমি ছহেজাৰতে টিভিটো দিব পাৰিম এনেকৈ বুলি কৈ দিলে ঘৰলৈ আনিলো আনি লগালো লগাই টিভি মানে সঁচাকৈ ভাল লাগিছে মানে চাই পেলাই ইমানে সুন্দৰ মানে পিক্সাৰ আহিছে আৰু ভলিউমটো মানে ইমান ধুনীয়া অকণমান চাউণ্ড লগাই মানে ভলিউম টিপি পেলাই দিলেই ধুনীয়াকৈ শুনি মানে তাৰপৰা আকৌ হেৰিটো ইউটিউবত লগাই পেলাই কিবা চাওঁ বুলিলেও চাব পাৰি তাৰপৰা এইটো গেমো খেলিব পাৰে হ'লেও বাৰু গেম খেলিলে বেয়া হয় বুলি মই গেম চেম বৰকৈ খেলিব নিদিওঁ তাৰপৰা আকৌ এইটো অ'টিটিত লগাই চিনেমা টিনেমা চাব পাৰি মানে যি ইচ্ছা তাকে কৰিব পাৰি বৰ সুন্দৰকৈ চলি আছে এতিয়া টিভিটো মই এনেকুৱা টিভি মানে কোনাবাই লওঁ বুলি ভাবিলে তেনেকুৱা সময়ত দোকানলৈ গৈ পেলাই সেইখন দোকানৰ পৰাই আনিবি বুলি মানুহক মানে ক'বলৈ মন গৈছে আৰু এনেকুৱা মানে ভাল লাগিছে টিভিটো এই কিছুমান টিভি মই আনিলে দেখোঁ কিবা চা আহে কিবা আহে টিভিটো মানে ভালকৈ চাউণ্ড নিদিয়ে ক'ৰবাত ৰি'মটত টিপিলেও কেতিয়াবা ভাল নহয় আমাৰটো কিন্তু তেনেকুৱা নহয় দেই এইটো একদম বহুত ভাল টিভি ভালে লাগিছে এতিয়া চাই পেলাই